অনুৰাধা শৰ্মা বৰপূজাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত লিখা নাহৰ নিৰিবিলি ছাঁ কিতাপখন মোৰ পঢ়ি ভাল লাগে আৰু সেইখন সঁচা ঘটনাৰ ওপৰতেই লিখা বুলি তেখেতে মত বিনিময় কৰিছে আৰু সেইকাৰণে সেই সেই কিতাপখন মই এইকাৰণেই ভাল পাওঁ মই আগতে কৈছোঁৱেই যে সঁচা কাহিনীৰ সেইখন কাল্পনিক নহয় সঁচা কাহিনীৰ ওপৰত লিখা সেইকাৰণে মোৰ ভাল লাগে ইমানেই ক'লোঁ হ'বনে